আমি চিকিৎসালয় নোযোৱাকৈও আমাৰ ঘৰুৱা ঔষধে কিছুমান আমি বহুত চিকিৎসালয়লৈ নোযোৱাকৈ আমি বহুতো প্ৰমাণ পাইছোঁ প্ৰমাণ পাইছোঁ যেনে আমি ঘৰতে কাঁহ হ'লে তুলসী তুলসী তুলসী পাত মৌ জোল তুলসী পাত মৌ আদা আদি পিচি খোৱাই দিলে আমি বহুত কাঁহৰ পৰা ভাল পাওঁ আৰু পেট বেমাৰ হ'লে মানিমুনি মানিমুনি ভেদাইলতা এইবোৰ খালেও আমি বহুত ভাল পাওঁ আৰু জ্বৰ হ'লে আমি কুহু কুহুমীয়া গৰম পানী খাওঁ আৰু পেটৰ অসুখ হ'লেও আমি তেনেকৈ মানিমুনি ভেদাইলতা আমি আমি ঘৰতে কিছুমান বস্তু যোগাৰ কৰি খাওঁ আৰু মাথা বিষালেও তেনেকৈ আমি ভিক্স ভিক্সি চিক্স লগাওঁ আৰু ডাক্তৰ নোহোৱাকৈ কিছুমান বেমাৰ ঘৰতো কিছুমান বন ঔষধি ব্যৱহাৰ কৰি আমি ভাল পাবলৈ পাৰোঁ ভাল পাব পাৰোঁ তেনেকৈ জ্বৰ চৰ হ'লেও আমি গৰম কুহুমীয়া কুহুমীয়া গৰম পানী খাওঁ কুহুমীয়া গৰম পানী খাওঁ ভৰি চৰি অকণ কুহুমীয়া গৰম পানী নিমখ অকণ পেলাই তাতে খাব পাৰোঁ আৰু কাঁহ চাহ হ'লেও কাঁহ চাহ হ'লেও তুলসী তুলসী পাত মৌ জোল আদা আদা তেনেকৈ আমি পিছি পিনি খালেও বহুত কাঁহৰ পৰা ৰক্ষা পাওঁ আৰু সৰু ল'ৰা ছোৱালী চৰ্দি হ'লেও আমাৰ কিছুকেইটা বনৌষধী ইয়াত আছে বছ গছ বুলি সেই বছ গছটো তাত পাতকেইটা কাটি সৰু ল'ৰা ছোৱালীৰ ডিঙিত ডিঙিত লগাই দিলেও বহুত চৰ্দি সোনকালে শুকাই যায় চৰ্দি বহুত সোনকালে শুকাই যায় আমি চিকিৎসালয়লৈ নোযোৱাকৈও কিছুমান বেমাৰ ঘৰতে বনৌষধৰ পৰা ভাল পাব পাৰোঁ বনৌষধৰ পৰা ভাল পাবলৈ পাৰোঁ

কিছুমান ছাল পেটৰ অসুখ হ'লে মধুৰি কোঁহ মধুৰি কোঁহ লিখা কোঁ সেইবোৰ পিচি পিনিও আমি আমি খাওঁ পিচি পিনি খাওঁ তাতো বহুত ভাল পাওঁ সেইখিনিয়ে আৰু বহুতো বহুতো বহুতো বনৌষধি ডাক্তৰৰ ওচৰত নোযোৱাকৈ কিছুমান বেমাৰ ভাল কৰিব পাৰে মানে আমাৰ তেনেকৈ পতককৈ ডাক্তৰো নাপায় বহুত ডক্তৰ যাবলৈ বহুত দূৰ যাব লাগে আৰু কিছুমান বেমাৰ ভালো নহয় বনৌষধৰ দৰৱৰ পৰাহে ভাল হয় কিছুমান বেমাৰ ভালো ভালো লগাওঁ ডক্টৰৰ পৰা সেইকাৰণে আমি ঘৰতে কিছুমান বনৌষধি তৈয়াৰ কৰি খাওঁ আৰু

আৰু কিছুমান আয়ুৰ্বেদিক আয়ুৰ্বেদিকৰ ঔষধেও কিছুমান বেমাৰ ভাল কৰে বাৰু ভাল কৰে বাৰু উপ উপযুক্ত বুলিয়েই ভাবোঁ কিছুমান আয়ুেদিকৰ ঔষধ উপযুক্ত বুলিয়েই ভাবোঁ সেইটো আৰু চিকিৎসা শাস্ত্ৰৰ অন্য় বিকল্প যেনে ঘৰতে তৈয়াৰ কৰা বনৌষধি তাৰ দ্বাৰা বহুত মানুহ উপকৃত হৈ হয় এইখিনিকে কৈছোঁ আৰু